অঁ হেল্ল' দাদা এই ফ্ল'ৰিছ বেকাৰীত লাগিছে নহয় অঁ হয় মই ফোন কৰিছিলোঁ মই আপোনাৰ মানে আজি অৰ্ডাৰ এটা প্লেচ কৰিছিলোঁ হয় হয় আধা ঘণ্টামান আগত অৰ্ডাৰটো প্লেচ কৰিছোঁ তাত মানে মই আপোনাৰ পিঁয়াজ কচুৰি দিছিলোঁ পাঁচটা আৰু চিকেন পেটিছ দিছোঁ পাঁচটা আৰু আপোনাৰ তাত হেৰি এই আপোনাৰ চামোচা আছিলে পাঁচটা আৰু আপোনাৰ মই পেষ্ট্ৰি দিছোঁ পাঁচটা সেইটো মানে মই অলপ অৰ্ডাৰটো চেঞ্জ কৰিব বিচাৰিছোঁ অৰ্ডাৰটো অলপ সলনি কৰিম আপুনি লিখি লওকচোন অঁ অঁ ঠিক আছে আপুনি মানে এতিয়া পিঁয়াজ পেটিছ মোক লাগ পিঁয়াজ কচুৰিটো মোক লাগিব পাঁচটাৰ জেগাত দহটা কৰক আপুনি তাৰপিছত চিংৰাটো কেনচেল কৰি দিয়ক তাৰ ঠাইত আপুনি মোক ভেজ পেটিছ দি দিব দহটা আৰু পেষ্ট্ৰিটোৰ জেগাত আপুনি মোক ৰসগোল্লা দি দিব পাঁচটা আৰু লালমোহন দি দিব পাঁচটা আৰু ইটো বস্তু একেই থাকিলেই হ'ল আৰু আপুনি ডেলিভাৰী কৰাৰ সময়ত মোক ফোন কৰি ল'ব মই এড্ৰেছটো কৈ দিছোঁ বাৰু অঁ অঁ ঠিক আছে লিখি লওক এড্ৰেছটো এড্ৰেছটো মোৰ আপোনাৰ এইফালে আপোনাৰ আহিব আপুনি বাণীপুৰলৈ বাণীপুৰৰ আপোনাৰ ৰেইল গেটখন প্ৰথম ৰেইল গেটখন পাৰ হ'ব প্ৰথম ৰেইল গেটখন পাৰ হৈ দ্বিতীয় ৰেইল গেটখনো পাৰ হ'ব আহি থাকিব চিধা চিধা আহি থাকোঁতে আপুনি এই বাইলেন নম্বৰবোৰ যে লিখা আছে আপুনি তেতিয়া আহিব বাইলেন নম্বৰ প্ৰথমে ছয় নম্বৰ বাইলেনৰ ওচৰ যেতিয়া পাব ছয় নম্বৰ প্ৰথমটো ছয় হয় সেইটোত নুসোমাব নেক্সটো ছয় এ হয় সেই বাইলেনটোৱে আপুনি সোমাই আহিব সেই বাইলেনটোৱে সোমাই আহোঁতে আপুনি বাওঁফালে তিনিটা ঘৰ দেখিব সেই তিনিটা ঘৰ পাৰ হৈ আকৌ বাওঁফালে এটা গলি আছে সেই গলিটোৱে সোমাই আহিব সেই গলিটোৱে সোমাই আহি আপুনি দুটা ঘৰ পাৰ হৈ ৰাইট ছাইডে দেখিব এটা তিনিমহলীয়া বিল্ডিং আছে সেই তিনিমহলীয়া বিল্ডিংটোৰ প্ৰথম মহলাত থাকোঁ আমি আপুনি আহি পায় মোক ফোন কৰি দিব নহ'লে আপুনি উঠি আহি বেলটো বজাই দিলেও হ'ব বেলটো বজাই দিলে মই লৈ ল'ব পাৰিম অঁ ঠিক আছে অঁ বস্তুকেইটা আকৌ এবাৰ কৈ দিছোঁ মই ৰ'ব মোৰ আপোনাৰ পিঁয়াজ কচুৰি আছিলে দহটা তাৰপিছত লালমোহন আছিলে পাঁচটা ৰসগোল্লা আছিলে পাঁচটা আৰু ভেজ পেটিছ আছিলে দহটা এইকেইটা বস্তু আপুনি মোলৈ দি দিব বিলখন আপুনি লগতে পঠাই দিব আপুনি যেতিয়া বিলখন আহি পাব মই তেতিয়া একেলগে বিলটো পইচা মই আপোনাক হেৰি অপুনি গুগল পে' লয় যদি গুগল পে' কৰি দিম আপুনি যদি কেছ লয় মই কেছো দি দিব পাৰিম আৰু এটা কাম কৰিব পাৰে যদি আপুনি এতিয়া নতুনকৈ আপোনালোকে যদি ব্ৰেড বনাই আছে ব্ৰেড বনাই থাকিলে ব্ৰেডৰ পেকেট এটাও লগত দি দিব ব্ৰেডৰ পেকেট এটা নহয় ব্ৰেডৰ পেকেট দুটা দি দিব দুটা ব্ৰেডৰ পেকেট দি দিব আৰু লগতে আপুনি এটা কাম কৰক আপোনালোকৰ হেৰিটো যদি আজি আছে এই জিৰা দিয়া যদি বেকাৰী বিস্কুটটো বনাইছে জিৰা দিয়া বেকাৰী বিস্কুট আধা কেজি এটা দিব আৰু আপোনালোকৰ এই যোনটো নাৰিকল দিয়া আপোনালোকে বিস্কুটটো বনাই সেই নাৰিকল দিয়া বিস্কুটটো দিব আপুনি সেইটো এপোৱা দি দিব আৰু আপোনাৰ এই নিমখীয়া বেকাৰী বিস্কুটটো যে সেইটো আপোনাৰ এপোৱা দি দিব এইকেইটা বস্তু এড কৰি দিবচোন আৰু পাৰিলে যোন আহিব যে তেওঁক আহোঁতে আপুনি এবাৰ ওলোৱাৰ আগতে এবাৰ ফোন কৰি দিবলৈ ক'ব মই মানে অলপ বাহিৰলৈ এতিয়া ওলাই আহিছোঁ তেতিয়া মানে মই ঘৰলৈ গৈ পোৱাৰ সময়ত মানে ল'বলৈ সুবিধা হ'ব আপুনি তেওঁক ক'ব যেতিয়া তেওঁ ওলাই আপোনালোকৰ দোকানৰ পৰা বস্তুখিনি লৈ তেতিয়া মোলৈ ফোন কৰি দিবলৈ ক'ব মোলৈ ফোন কৰি দিলে মানে মই তেতিয়া পাই যামহি ঘৰ মই লৈ ল'ম অৰ্ডাৰটো ডেলিভাৰ ঠিক আছে দাদা